মই প্ৰথমবাৰ ৰান্ধোতে মাক মই ব্ৰইলাৰ মাংস কেনেকৈ ৰান্ধে শিকাই দিবলৈ কৈছিলোঁ তেতিয়া মই ক্লাছ ফাইভ নে ছিক্সতে আছিলোঁ চাগৈ আৰু ৰন্ধাৰ খুব হেঁপাহ আছিলে আচলতে মায়ে কেনেদৰে ৰান্ধে সেয়া জনাৰ খুব হেঁপাহ আছিলে গতিকে মায়ে মোক শিকাই দিলে যে প্ৰথমে মাংসখিনি কেনেদৰে ভাজি ল'ব লাগে তেলত তাৰপিছত আলুখিনি দিব লাগে তাৰপিছত জোখমতে কেনেদৰে তাত পানী দিব লাগে কিমান সময় উতলাব লাগে ইত্যাদি সকলো বিষয়ত মায়ে মোক ভালকৈ বুজাই দিলে তাৰপিছত মই যেতিয়া লাহে লাহে ডাঙৰ হ'লোঁ তেতিয়াও মই মায়ে ৰন্ধা খাদ্যৰ প্ৰতি বিশেষ আগ্ৰহ অনুভৱ কৰোঁ মই পিছত হোষ্টেললৈ আহিলোঁ কিন্তু মায়ে ৰন্ধা খাদ্যবোৰ মই বহুত বেছি মিছ কৰোঁ

আমি লগৰবোৰে লগ লাগি কেতিয়াবা ৰান্ধি খাব বিচাৰোঁ তেতিয়া লগৰবোৰ আহোঁতে লগলাগি আমি ব্ৰইলাৰ মাংস বেলেগকৈ ৰান্ধিবলৈ চেষ্টা কৰা হ'লোঁ ব্ৰইলাৰটো বইল কৰি যে খাব পাৰি সেই কথা মই লগৰবোৰৰ পৰাই গম পাইছোঁ গতিকে ৰন্ধা ব্ৰইলাৰ মাংস প্ৰথমবাৰৰ বাবে মোক লগৰ ৰূমমেট যমুনাই শিকাই দিছে যে কেনেকৈ বইল কৰি খাব লাগে আমি কেইবাজনীয়ে লগ হৈ তেনেকৈ এদিন ব্ৰইলাৰ মাংস কেনেকৈ বইল কৰিব লাগে তাইৰ পৰা আটায়ে শিকিলোঁ তাৰপিছত মই ঘৰত আহি মাহঁতকো সেই ৰেচিপিটো শিকাই দিলোঁ মাহঁতেও খুব ভাল পাইছে তাৰপিছত মই আহিলোঁ গুৱাহাটীত ৰিছাৰ্চৰ কামৰ কাৰণে তাত আহি মই নিজেই ৰান্ধি খাব লগা হ'ল নিজে ৰান্ধি খাব লগা হোৱাত একেখিনি বস্তুকে খাই খাই আমনি লগাত মই ইউটিউবৰ পৰা বিভিন্ন ধৰণৰ ৰেচিপি চাবলৈ আৰম্ভ কৰিলোঁ ইউটিউবত গাহৰি মাংস বইল গাহৰি মাংস চুঙাত দিয়া খৰিচাৰ সৈতে গাহৰি মাংস কেনেদৰে ৰান্ধে লাইশাকৰ দৰে গাহৰি মাংস ইত্যাদি বিভিন্ন নতুন নতুন ৰেচিপি শিকিবলৈ পালোঁ তাৰপিছত গাহৰি মাংসটো পুৰি পুৰি খালে কেনেকৈ ওপৰত অলপ নেমু চেপি দিব লাগে আৰু নেমু চেপি দিলে কিমান সোৱাদ হয় সেই বিষয়ে জানিব পাৰিলোঁ ব্ৰইলাৰ মাংসটো যে পুৰি খাব পাৰি আৰু ব্ৰইলাৰ মাংস পুৰি খালেও যে বহুত বেছি সোৱাদ হয় সেই বিষয়েও মই লগৰবোৰৰ জৰিয়তে গম পাব পাৰিলোঁ ইউটিউবৰ ৰেচিপিটো বহুত ভাল ভাল ভিডিঅ' দেখা যায় তেনেদৰে ইউটিউবৰ ৰেচিপিৰ জৰিয়তে মই শিকা কিছুমান বস্তু হৈছে পোৰা পিটিকা তেনেকুৱা ধৰণৰ এটা ৰেচিপি হৈছে কঁঠালগুটি বইল কৰি তাত জলকীয়া আৰু নেমু নহৰু অলপ দিলে যদি সেইখিনি পিটিকা হয় বহুত সোৱাদ হয় খাবলৈ তেনেকুৱা এটা নতুন ৰেচিপি মই লগৰ এজনীৰ পৰা শিকিছোঁ ইউটিউবৰ পৰা শিকিছোঁ গতিকে প্ৰথমবাৰ অভিজ্ঞতা মোৰ মায়ে শিকাই দিয়া সেই ব্ৰইলাৰ মাংস ৰন্ধা প্ৰক্ৰিয়াটোৱে কিন্তু তাৰপিছত মই যিখিনি শিকিলোঁ আৰু যিখিনি মই মাহঁতক ৰান্ধি খোৱালোঁ মাহঁতেও বহুত সোৱাদ পাইছে তেওঁলোকেও নতুন নতুন ৰেচিপি শিকিবৰ কাৰণে তাৰপিছৰ পৰা আগ্ৰহ অনুভৱ কৰা হ'ল তাৰপিছত মা আৰু আমি লগলাগি একেলগে ইউটিউবৰ ভিডিঅ' চাই চাই ৰন্ধা আৰম্ভ কৰিলোঁ সেইটো এটা সুন্দৰ পৰিৱেশ তেনেকৈ ৰান্ধি বাঢ়ি খাইও বহুত বেছি ভাল লাগে তাৰপিছত এটা নতুন অভিজ্ঞতা হৈছে তিল পিঠা বনোৱাটো তিলপিঠা বনোৱাটো ইমান সহজ নহয় যিমান দেখাত সহজ যেন লাগে বহুত বেছি কষ্ট আছে তাত কেনেকৈ পিঠাখিনি দি ওপৰত সমানকৈ লেয়াৰটো পাতল কৰিব লাগে কেনেকৈ গুড়খিনি দিব লাগে বা নাৰিকলৰ গুড়ি গুড়িখিনি দিব লাগে তিলপিঠা আচলতে দুই প্ৰকাৰে বনাব পাৰি কিছুমানে গুড় দি বনাই কিছুমানে কেৱল চেনি দি কিছুমানে তাত চেনি আৰু নাৰিকলৰ ৰোকা এইখিনি ভাজি লৈ তাৰ ভিতৰত সোমোৱাই তিলপিঠাটো তৈয়াৰ কৰে তেনেদৰে তেলপিঠা কিছুমানে চেনি দি বনায় কিছুমানে নিমখ দি বনায় সেই বিভিন্ন পিঠা বনোৱা প্ৰণালী মই মাহঁতৰ পৰা শিকিছোঁ বহুত সোৱাদ হয় খাবলৈ তাৰপিছত নতুনকৈ অ'ভেন এটা আনি শিকিলোঁঁ কে'ক বনাবলৈ কে'ক বনোৱাৰ অভিজ্ঞতা বহুত বেছিয়ে ভাল বুলি ক'ব লাগিব প্ৰথমে যেতিয়া অ'ভেন নাছিলে তেতিয়া আমি ৰাইচ কুকাৰত কে'ক বনাইছিলোঁ ৰাইচ কুকাৰত কে'ক বনালে মানে কেকটো এবাৰ সিজাৰ পিছত আনফালে লুটিয়াব লগা অৱস্থা হয় বহুত বেছি কষ্ট হয় তাত কিন্তু ইমানে হেঁপাহ আছিলে যে প্ৰথমে ৰাইচ কুকাৰতে কে'ক বনাবলৈ আৰম্ভ কৰিলোঁ তাৰপিছত অ'ভেন এটা অনাত ওচৰ চুবুৰীয়াৰ যেতিয়া কাৰোবাৰ বাৰ্থডে হয় ল'ৰা ছোৱালীৰ বাৰ্থডে হয় তেতিয়াতো কে'ক দুটা তিনিটা একেলগে বনাই দিয়া হয় সেই অভিজ্ঞতাবোৰ খুবেই মধুৰ আজিকালি যিহেতু ক্ৰীম কে'কৰ যুগ আহিল মানুহে বেছিভাগে ক্ৰীম দিয়ে কে'ক বনাবলৈ আৰম্ভ কৰিলে বাৰু কিন্তু হ'লেও অ'ভেনত যিটো বনাইছিলোঁ প্ৰথম অৱস্থাত কে'ক সেইটো অভিজ্ঞতাই সুকীয়া আছিলে ঠিক তেনেদৰে আৰু যদি ৰন্ধা কথা ক'বলৈ যাওঁ ৰেষ্টুৰেণ্টবিলাকত খাই খাই বা ৰেষ্টুৰেণ্টবিলাকৰ পৰা অভিজ্ঞতা হৈ চিলি চিকেনজাতীয় অকণমান ফেঞ্চিজাতীয় বস্তুবিলাক বনাবলৈ চেষ্টা কৰা হ'লোঁ চিলি চিকেন দি আৰু কেপচিকাম দি চিকেন মানে যেতিয়া ব্ৰইলাৰটো তেনেকৈ বনোৱা হয় চিকেন বুলিয়ে নামটো মনলৈ আহি আহি যায় আগতে আমি ব্ৰইলাৰ মাংস ৰান্ধিছোঁ বা ব্ৰইলাৰ মাংস খাওঁ বুলি কওঁ কিন্তু ফেঞ্চি ষ্টাইলত বনোৱাৰ লগে লগে চিকেন শব্দটোৱে প্ৰথমে মনলৈ আহে সেইখিনি অভিজ্ঞতাও বহুত বেছি মধুৰ